আমি সাধাৰণতে পিকনিক বা এনে মনতো ভাল লাগিবৰ কাৰণে আমি নামেৰী যাওঁ দেৱীচিং ঘাট এনেকুৱা ধৰণৰ ঘাটবিলাক আমাৰ ইয়াত আছে জাহাজ ঘাট কেতিয়াবা গণেশ মন্দিৰ ইত্যাদিলৈ আমি সচৰাচৰ যাওঁ আৰু তাতে গৈ পেলাই মানে ভাল লাগে কিয় এতিয়া ধৰক দেৱীচিং ঘাটত নদীৰ পাৰত তাতে মুকলি বতাহ মুকলি আকাশ নদীখন চাই চাই তাত ভাত পানী বনাই খাবলৈ বৰ বৰ আনন্দ লাগে মুকলি লাগে ভাল লাগে বতাহ মুকলি বতাহ আৰু সকলোৱে আনন্দমনে সন্ধিয়া সময়ত যিটো আবেলি সময়ত সূৰ্যৰ অস্তগামী যিটো সূৰ্য হয় সেইটোৰ সৌন্দৰ্যটো চাব উপভোগ কৰিবলৈ বৰ আনন্দ লাগে বৰ ভাল লাগে আৰু ওপৰত কিবা বেলেগ এটা মনলৈ আনন্দ এটা আহে জাগি উঠে সেই ৰঙা সূৰ্যটো ডুবিবৰ সময়ত তাৰ নদীখনৰ লগতে এটা ডাৱৰ নদী সংগমস্থল ইফালে আকাশখন সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হয় গতিকে সেইকাৰণে আমি এনেবিলাক ঠাইলৈ গৈ পেলাই ভালপাওঁ আৰু আজৰি সময়খিনি আমি তাতেই বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী লৈ যাওঁ বা তাতে কেতিয়াবা বনাই মেলি খাই পেলাই বৰ ভালপাওঁ